নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিবলৈ হ'লে আমাক প্ৰথমতে মূলধন প্ৰয়োজন হ'ব কাৰণ মূলধন নহ'লে আমি একো এটা ব্যৱসায় আৰম্ভ কৰিব নোৱাৰোঁ হাঁহেই হওক বা চাগ কুকুৰাই হওক আনিবলৈ হ'লে আমাকতো মূলধন লাগিবই হাঁহৰ পোৱালি অলপ যেনিবা আমি আনি ল'লোঁ তাহাঁতক থাকিবৰ কাৰণে ধুনীয়াকৈ ঘৰ এটা বনাই দিব লাগিব আৰু ঘৰটো বনাব কাৰণে আমাক বাঁহৰ প্ৰয়োজন হ'ব কাৰণ বাঁহৰ বাঁহ কিনিবলৈও আমাক মূলধন প্ৰয়োজন হ'ব কাৰণ পইচা নহ'লে আমি বাঁহ কিনিব নোৱাৰোঁ বাঁহ কিনি আনি ধুনীয়াকৈ তাহাঁতক গঁৰাল এটা বনাই দিব লাগিব কঁৰালটো বনাই তাহাঁতক ধুনীয়াকৈ সময়মতে খাবলৈ দানা আদি দিব লাগিব সময়মতে মিলি চৰাব লাগিব নহ'লে তাহাঁতি ডাঙৰ পটককৈ নহ'ব আৰু তাহাঁতক বেমাৰ আজাৰ হ'লেও আমি মেডিচিন আজি কিনি খুৱাব লাগিব সেইবোৰ কৰিবলৈও আমাক মূলধন প্ৰয়োজন হ'ব আৰু মূলধন নহ'লে আমি কোনো এটা ব্যৱসায় প্ৰটককৈ আৰম্ভ আমি কৰিব নোৱাৰোঁ